অঁ বাইদেউ আপুনি যে এনেকৈ পানী ছাপ্লাই দিয়ে সেই বাইদেউগৰাকী নহয় জানো অঁ মই আপোনাক এটা হেৰি মই বাৰ্থডে এখনৰ কাৰণে মানে আপোনাৰপৰা মই পানী বিচাৰিছিলোঁ হাণ্ড্ৰেড পিচমান মই ধেমাজি চাৰিআলি অঁ ধেমাজি চাৰিআলিৰপৰা কৈছিলোঁ

মোক পৰহিলৈ লাগিছিলে পৰহিলৈ হাণ্ড্ৰেড পিচ আপুনি এড্ৰেছটো মানে মোৰ এই ধেমাজি চাৰিআলি ভেটেনাৰীৰ ফ্ৰণ্টতে আপুনি হোম ডেলিভাৰী দিয়ে নেকি

পানীটো কোন কোম্পানীৰ বাৰু অঁ ঠিকে আছে তেনেহ'লে হেৰি আপুনি অঁ হাফ লিটাৰৰ লাগিব কিমানমান হ'ব বাৰু আপুনি কাইলৈ দিবনে এতিয়া পৰহিলৈ দিব পৰহিলৈ হয় পৰহিলৈ যদি দিম বুলি ভাবিছে পৰহিলৈ ৰাতিপুৱা সোনকালে লাগিব

আপোনাক অনলাইন কৰিলে হ'বনে অঁ এই নাম্বাৰটোতে কৰিম ন অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে বাৰু মোৰ ঘৰত এনেকুৱা প্ৰগ্ৰেমবিলাক হৈয়ে থাকে প্ৰায় তেতিয়া মই আপোনাৰপৰাই অৰ্ডাৰ ল'ম আৰু